বছৰৰ পিছত বছৰ ধৰি বহু পৰিমাণে খেতিৰ পৰিৱৰ্তন হোৱা আমি দেখা পাইছোঁ অসমৰ বিশেষকৈ কৃষকসকলৰ প্ৰধান সমস্যা হয় মাটি আৰু বানপানীৰ লগত জড়িত কিছুমান সমস্যা যাৰ ফলত কৃষকে ভালকৈ খেতি কৰাৰ বাবে বহু পৰিমাণৰ অসুবিধাৰ সন্মুখীন হয় বহুতৰ খেতিৰ যি উপযোগী মাটি প্ৰায় নিচেই কম হৈ থাকে আৰু লগতে ভাল হালোৱা গৰুৰো পৰিমাণ লাহে লাহে কমি আহিছে বহু পৰিমাণৰ মাটি নদীৰ পৰা খহনীয়াত পৰি প্ৰতি বছৰে প্ৰায় লাহে লাহে কম হৈ গৈছে আৰু বাৰিষাৰ অসমৰ নদ নদীবোৰ প্ৰায় প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাৰ লগতে মানুহৰ বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যাৰ ফলত দেখা যায় যে অসমত বহু পৰিমাণে খেতিৰ পৰিৱৰ্তন হোৱা দেখা যায় চাবলৈ গ'লে পাহাৰীয়া অঞ্চলত বহু পৰিমাণৰ লোকে ঝুম খেতি কৰে কিন্তু আজিকালি গম পোৱা গৈছে যে যিহেতু অৰণ্যৰ পৰিমাণো লাহে লাহে কমি আহিছে যাৰ ফলত পাহাৰীয়া লোকসকলে ঝুম খেতি কৰাৰো পৰিমাণ কমি গৈছে আৰু ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খেতি কৰে যদিও আজিকালি বিভিন্ন প্ৰকাৰৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰিবলৈ লোৱাত খেতিৰ পৰিৱৰ্তন যথেষ্ট পৰিমাণে হোৱা পৰিলক্ষিত হৈছে আৰু পাৰম্পৰিক কৃষি বুলি ক'লে যিহেতু অসমত ধান চাহ আদি পাৰম্পৰিক কৃষি বুলি কওঁ কিন্তু কিছুমান ঠাইত ধান খেতিৰ সলনি বেলেগ ধৰণৰ খেতিও কৰে যেনে পাঞ্জাৱ হাৰিয়ানা জেগাবিলাকত মাকৈ ঘেঁহু আদি পাৰম্পৰিক কৃষি বুলি তেওঁলোকে অভিহিত কৰিছে গতিকে বৰ্তমান সময়ত দেখা যায় যে মানুহৰ খেতি পথাৰত ধান খেতিৰ বাবে এক ধান খেতিয়ে তেওঁলোকৰ প্ৰধান কৃষি হিচাপে তেওঁলোকে বাছনি কৰি লয় আৰু তাৰ সলনি অন্য কৃষি কৰা দেখা নাযায় গতিকে ক'ব পাৰি যে অসমত বিশেষকৈ গাঁৱলীয়া অঞ্চলত ধান খেতিটোৱেই একমাত্ৰ পাৰম্পৰিক কৃষি হিচাপে তেওঁলোকে গণ্য কৰে